আমাৰ অসমীয়া সমাজৰ সাংস্কৃতিক প্ৰথাবোৰ নৱ প্ৰজন্ময়ো পালন কৰে আমাৰ সংস্কৃতিত যেন বহু কিবা কিবি মিহল হৈছে যে বেলেগ জাতিৰ কিছুমান ৰীতি নীতি যেন অসমীয়া মানুহৰ ৰীতি নীতিৰ প্ৰৱেশ কৰিছে এনে ভাগ অসমীয়া মানুহৰ কাতি বিহুৰ পথাৰত চাকি দিয়া আৰু তুলসী পূজাতো আমি বিশুদ্ধভাৱে পালন কৰোঁ তাৰোপৰি ব'হাগ বিহুৰ সাত দিনৰ নিয়মৰ ভিতৰত প্ৰথম দুদিনৰ যি গৰুবিহু আৰু মানুহৰ নীতি নিয়ম মানে এইবোৰ প্ৰথমদিনা গৰুক পথাৰত গা ধুৱাই বেঙেনা জাতিলাউ থেকেৰা কেৰেলা এইবোৰ সিহঁতৰ গাত মাৰে আৰু যেনে লাউ খা বেঙেনা খা দিনক দিনে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হ'বি বৰ বৰ গৰু এইবোৰ আমাৰ অসমীয়া মানুহৰ প্ৰবাদ হয় আমাৰ সাংস্কৃতিক মূল্যবোধসমূহৰ ওপৰত আমি সকলো অসমীয়াই শিক্ষিত বা দৃঢ় ভাৱ হ'ব লাগে যাতে আমাৰ সাংস্কৃতিক বাস্তৱত বিকৃত ধৰিব নোৱাৰে অৰ্থাৎ অসমীয়া মানুহৰ খাদ্য ভাগ যেনে আলু পিটিকা থেকেৰা বেঙেনা আৰু মুগাৰ সূতা কাপোৰ চোমনি বাদ্য যন্ত্ৰ ঢোল টকা পেঁপা গগণা সুতুলী খোল মৃদং নাগাৰা বীণ এইবোৰ বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা বা চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিব লাগে মানে এইবোৰ প্ৰতিজন অসমীয়াৰ মনত থাকিলেহে আমাৰ সাংস্কৃতিক মূল্যবোধ জীয়াই থাকিব ডাঙৰক সেৱা কৰা গা পা ধুই গৃহিণী ভাতৰ চৰু চম্ভলা থাপনাত সেৱা সৎকাৰ কৰা ভাগৱত কীৰ্তন পাঠ কৰা সত্ৰ বা নামঘৰত শলিতা জ্বলোৱা সমাজৰ বেলিকা দূৰৰ দুৱাৰ দলিত বহি নথকা আৰু ভোকত খাই নথকা কান্দি নথকা শুই নথকা এনে সৰু ডাঙৰ কথা বা ৰীতি নীতিবোৰ অসমীয়া মানুহৰ বিশ্বাস আৰু পৰম্পৰা মূল্যবোধৰ চিন্তা ধাৰণা হয় যাক নতুন প্ৰজন্মই মানি চলিব লাগে তেতিয়া আমাৰ সাংস্কৃতিক মূল্যবোধসমূহ শিথিল হয় বা দৃঢ়ভাৱে প্ৰযোজ্য হ'ব